নিজৰ সংস্কৃতিৰ বাহিৰে বহুখিনি বস্তু বনাইছোঁ তাৰে ভিতৰত খুব বেছি বনাই থকা বস্তুটো হৈছে চিকেন চাওমিন বা চাওমিন বুলিয়ে কওঁ চাওমিন আমাৰ ভাৰতৰ বা অসমীয়া সংস্কৃতিৰ ভিতৰত নপৰে এই চীন দেশৰ পৰা অহা বা আমাৰ নেপালৰ ছাইডৰ নেপালৰ ফালৰ পৰা অহা এটা সংস্কৃতি আমাৰ ব্যঞ্জন খাই বনাইছোঁ বহুতখিনি বস্তু বনাই পাইছোঁ যেনেকৈ চাওমিনো বনাইছোঁ ফ্ৰাইড ৰাইচ বুলি কোৱা হয় যাক আমাৰ অসমীয়াত ভজা ভাত বুলিও কওঁ তাৰপিছত আমাৰ মাঞ্চুৰিয়ান কোফ্টা এইবোৰতো আমাৰ নপৰেই কিন্তু আমি এনেই পকৰি বুলি কওঁ পকৰি জোলত দিয়া পকৰি সেইটোকে বেলেগ দেশৰ বেলেগ জেগাৰ পৰা অহাটো কোফ্টা বুলি কোৱা হয় তো তেনেকৈ ধৰণে বহুখিনি ব্যঞ্জন বনাই পাইছোঁ